মই এটা স্কুল বেগ আনিছিলোঁ বজাৰৰ পৰা বৰ্তমান স্কুল বেগটো ল'ৰাটোৱে স্কুললৈ লৈ গৈ আছে ই বৰ্তমান বেগটো ধুনীয়াকৈ চলি আছে চেইন টেইনো ধুনীয়া আৰু ল'ৰাটোৱে ব্যৱহাৰ কৰি ভাল পাইছে বেগটো